হয় দাদা মই লাকী লাহনে ক'লোঁ আপোনালোকৰ তাত ৱেবছাইটত মই অৰ্ডাৰ দিছিলোঁ মানে আগতেও মই আপোনালোকৰ তাতে অৰ্ডাৰ দিওঁ খাদ্যৰ তাত মানে মোৰ অটোপে' প্ৰক্ৰিয়াটো চলি আছিলে আৰু সেই অটোপে' প্ৰক্ৰিয়াটো মই বন্ধ কৰিব বিচাৰিছোঁ আছে কিবা এটা কাৰণে তাকে মানে কেনেকৈ কৰোঁ সেইটো মই জনা নাই আপুনি কৈ দিলে ভাল পালোঁ হয় হয় ঠিক আছে মই এপটো খুলি লওঁ ৰ'ব কওক এই ওপৰত যে তিনিটা ডট আছে তাত টিপিব লাগিব নেকি অঁ হয় ছেটিংছটো পাইছোঁ এতিয়া ঠিক আছে পে'মেণ্টত যাম তাৰপাছত ঠিক আছে ইয়াতে আমি টিপিব লাগিব ন ডিএক্টিভেট কৰিম হয় ঠিক আছে দাদা কৰিলোঁ থেংক ইউ